আচ্ছা হেল্ল' অঁ অঁ অঁ কোৱা অঁ কওক অঁ কওকচোন অঁ মই ভালে আছোঁ দে অঁ অঁ ক অঁ আমাৰ তাতে কি কি আছে মানে তোমাক কি কি লাগব কচোন অঁ অঁ অঁ অঁ আমাৰ দোকানত চবেই পাব দিয়ক

অঁ লেকমিৰ আছে জভিজৰ আছে ল'টাছৰ আছে অঁ অঁ

এই আমাৰ সৰু দোকান হে কি ডিছকাউণ্ট পাবা

অঁ অঁ অলপ বেছিকৈ কিনলি বিয়াৰ ব বজাৰৰ বস্তু অলপ বেছিকৈ কিনলি অলপমান ডিছকাউণ্ট দিম দে ক'ৰবাত টেন পাৰ্চেণ্ট টুৱেণ্টি পাৰ্চেণ্ট মই তাতকৈতো বেছি দিব নোৰো না

অঁ তোমাৰ তোমাৰ মেকআপৰ কাৰণে লে লেকমিৰ প্ৰডাক্ট ল লেকমিৰ আছে লেকমিৰ ফাউণ্ডেশ্যন আছে লেকমিৰ কমপেক্ট পাউদাৰ আছে লেকমিৰ আইলাইনাৰ আছে লেকমিৰ হেৰি লিপষ্টিক আছে এইবিলাক লেকমিৰ প্ৰডাক্ট গোটেই আছে এতিয়া লেকমিৰ প্ৰডাক্টটো ল'লে ভাল অঁ লেকমিৰ প্ৰডাক্টটো ল'ব পাৰে আমাৰ তাতে ভাল চলে লেকমিৰ প্ৰডাক্টটো আমাৰ একদম একদম ৰিচেণ্ট মাল পাব চব আমাৰ তাতে আছে ৰিচেণ্ট কাৰেণ্ট কাৰেণ্ট মাল পাব কোনো দুই নম্বৰী মাল নহয় অঁ অঁ অঁ অঁ অঁ ঠিক আছে অঁ অঁ ঠিক আছে হ'ব হ'ব অ'কে